হেল্ল' শইকীয়া হয়নে বাৰু কালি আমি এ এই গাড়ীখন বুক কৰিছিলোঁ বাসুদেৱলৈ যাবৰ কাৰণে সাতটা বজাত তেওঁ দেখোন ক'লে তাৰ আগত ছয় বজাতে পামগৈ বুলি এতিয়া দেখোন সাত বাজি গ'ল তেওঁ আহিয়ে পোৱাহি নাই আমিতো ওলায়েই আছোঁ সেইটো কাৰণে আপুনি কিবা এটা উপায় কৰি হ'লেও বেলেগ গাড়ী এখন ড্ৰাইভাৰ এজনৰ সৈতে পঠাই দিয়কচোন আমি ওলাই আছোঁ